শিশুসকলক সিহঁতৰ নিজৰ চেভিংছ একাউণ্ট ৰখাৰ খুলিবৰ বাবে আচলতে উৎসাহিত কৰিব লাগে এইকাৰণেই যে মানে এটা একাউণ্ট থাকিলেতো ভালেই কাৰণ ভৱিষ্যতে তাহাঁতৰ এটা মানে চেভিংছ এটা হয় আৰু থাকিব লাগে এইটো কিয়নো সিহঁতৰ পঢ়া শুনাৰ বাবে খৰচৰ বাবে বা তেনেকৈ ভৱিষ্যতৰ চলিবৰ বাবে এটা একাউণ্ট থাকিবই লাগে এইটোৰ পৰা যথেষ্ট লাভ হয় একাউণ্ট এটা নাথাকিলেতো বহুত দিগদাৰি হয় আজিকালিতো সকলোৰে একাউণ্ট থাকেই শিশুসকলৰ এটা একাউণ্ট থাকিবই লাগে মোৰ মতে মানে তেওঁলোকৰ ভৱিষ্যতৰ পঢ়া শুনা পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষ সুবিধা হয় আৰু পিছলৈ সেই একাউণ্টটোৰ পৰা সিহঁতে চলা মেলাৰো সুবিধা হয়